ৰেলৰ বিষয়ে বহলাই ক'বলৈ গ'লে মোৰ বিশেষত্ব ইঞ্জিনত আছে গতিকে মই যিহেতু নিজে এজন লক' পাইলট হয় সহায়ক লক' পাইলট বৰ্তমান পষ্টটো হয় গতিকে মই নানান ধৰণৰ ইঞ্জিনৰ লগত মই দিনটো কটাও যেনে ধৰক ডাব্লিও ডি জি ফ'ৰ আছে ইয়াতে আপোনাৰ চাৰিটা টেকছন মটৰ থাকে ডাব্লিও ডি জি এইটো ডাব্লিও এ পি চেভেন ডাব্লিও এ পি চেভেনটো হৈছে আপোনাৰ পেছেঞ্জাৰ লক' ডাব্লিও এ পি ফ'ৰ আছে ফ'ৰ হ'লে আপোনাৰ চাৰিটা টেকছন মটৰ থাকিব ছিক্স হ'লে ছটা টেকছন মটৰ থাকিব ডাব্লিও এ জি এইটো হৈছে আপোনাৰ ইলেক্ট্ৰিক লক' ডাব্লিউ এ পি হ'লে ডিজেল লক' হ'ব আৰু আজিকালি ধৰক ডিজেল লক'বিলাক লাহে লাহে চৰকাৰে কমাই নি আছে আৰু ইলেক্ট্রিক লক'বিলাক বঢ়াই গৈ আছে গতিকে ডাব্লিও এ জি ফ'ৰ ডাব্লিও এ জি নাইন এইবিলাক ইলেক্ট্রিক লক'ৰে আজিকালি ৰেলবিলাক চলে আৰু ডিফাৰেঞ্চটো হৈছে ইলেক্ট্রিক লক'ত হৈছে আপোনাৰ বহুত বেছি কেপাছিটি থাকে ডিজেল লক'তকে ডিজেল লক'বিলাক হৈছে আপোনাৰ প্ৰদূষণ হয় আপোনাৰ তেল বহুত খায় আপোনাৰ ধৰক এশ কিলোমিটাৰ এশ কিলোমিটাৰ ভ্ৰমণ কৰিলে পাঁচশ ছশ লিটাৰ তেল খায় কিন্তু তাৰ পাঁচশ ছশ লিটাৰ তেল খালে তাত আপোনাৰ প্ৰদূষণো হয় যিহেতু আমি জানোৱে ডিজেল পেট্ৰল কম্বাছটিবল হয় আৰু তাত ইমান মিথেন কাৰ্বন ডাইঅক্সাইড কাৰ্বন মন'ক্সাইড গেছ বহুত ওলায় ইলেক্ট্রিক লক'ৰ পৰাইতো আমাৰ প্ৰদূষণটো অলপ কম হয় গতিকে আমি ইলেক্ট্রিক লক'টো আজিকালি আমাৰ ইণ্ডিয়ান ৰেলৱে প্ৰাধান্য দিছে আৰু আমাৰ ওচৰখনত এতিয়া ধৰক জাগীৰোডলৈকেতো আজিকালি ইলেক্ট্রিক লক' চলে তাৰ আগত ইলেক্ট্রিফিকেশ্বনৰ কাম চলি আছে বৈদ্যুতিকীকৰমৰ কাম চলি আছে কামটো যেতিয়া কমপ্লিট হ'ব তেতিয়া ফাৰ্ডাৰ লামডিংলৈকে লৈ যাব পাৰিব ইলেক্ট্রিক লাইনবিলাক কিন্তু বৰ্তমান আমি এতিয়া ইলেক্ট্রিকতো কাম কৰো ডিজেলতো কাম কৰো ইলেক্ট্ৰিক লক' ডিজেল লক'বিলাক কিবা অলপ বিশেষ সুবিধাজনক হয় ইলেক্ট্রিক লক'তকে যেনে ধৰক তাত ছিটবিলাক ভাল আৰু বাৰ্থৰ হৈ বিষয়ে ক'বলৈ গ'লে আপোনাৰ যিবিলাক আপোনাৰ মিল পেছেঞ্জাৰ আহি থাকে তাত আপোনাৰ একৈশটাৰ পৰা একৈশটা বিশটা তেনেকুৱাকে বাৰ্থ থাকে প্লাছ এখন গাৰ্ডবেন থাকে আৰু যদি আমি মালগাড়ী চাব যাওঁ তাত আপোনাৰ চাঠিটা ৱেগন থাকে আৰু আজিকালি ৰেলৱে নতুন এটা এক্সপেৰিমেন্ট চলাই আছে তাত বুলি কয় লং হল বুলি কয় এইবিলাকত আপোনাৰ চাৰিখনমান মালগাড়ী একেলগে জইন কৰে এখন ৰেলগাড়ী বনাই দিয়ে তাত আপোনাৰ এখন ৰেলত এটা দুটা ইঞ্জিন লগাই আৰু ডেৰশটামান ৱেগন তাত ফিটিং কৰে ফিটিং কৰাই একেই পাথত গৈ থাকে ইয়াৰ ইয়াৰ এটা এডভান্টেছ হ'ল এইটো এটা পাথতে যাব পাৰে দুই তিনিখন গাড়ী ক্ৰছ কৰাই দিব পাৰে শব্দ বুলি ক'লে ৰেলৰ শব্দটো আৰু প্ৰদূষণ কৰেই অলপ চলপ হৰ্ণবিলাক বহুত ডাঙৰকে হয় চকাবিলাক হৈছে ৰেলৰ চকাবিলাক লোহাৰ চকা ইয়াত আপোনাৰ যেতিয়া ট্ৰেকৰ লগত চকা চলি থাকে ডাইৰেক্টলি আপোনাৰ কি হয় ফ্ৰিকশন এটাৰ কাৰণে চলে এতিয়া ধৰক বৰষুণ দিলে বা আপোনাৰ হায়াৰ ইনগ্ৰীডিয়েন্টত থাকিলে স্কিডিং কৰে এই স্কিডিং কৰাৰ কাৰণে বালি ব্যৱহাৰ কৰা হয় বালি আপোনাৰ ইঞ্জিনত চুইচ থাকে টিপি দিলে তলে তলে বালিবিলাক পৰে ৰেলত পৰে ফ্ৰিকশন হয় গাড়ীখন ভালকে চলিব পাৰে আৰু আমাৰ ইণ্ডিয়াত ৰেলৰ স্পিড হৈছে এশ একচ দচ ইয়াৰ ওপৰত আমাৰ নানা ধৰণৰ লিমিটেশন আছে সেই লিমিটেশনবিলাক মানি ৰেলখন চলালে বহুত ধৰণৰ অঘটনৰ পৰা পৰিত্ৰাণ পাব পাৰি যেনে আজিকালি ধৰক স্পিড ডিটেক্টৰবিলাক লগাইছে আচ্ছা পাইলটবিলাকক ক'ছন অৰ্ডাৰ দিয়ে সেইমতে চলাই গাড়ীবিলাক গতিকে কিছুমান ছেক্সনত এশ থাকে কিছুমান ছেক্সনত ত্ৰিছ থাকে কিছুমান ছেক্সনত বিছ থাকে স্পিড লিমিট এই স্পিড লিমিটটো চলাই যোৱাটোৱে মেইন কথা হয় ট্ৰেনখনটো চলাব পাৰিব চবে কিন্তু তাক কন্ট্ৰ'ল কৰাটো ডাঙৰ কথা এজনে কন্ট্ৰ'ল কৰিব পাৰিব ভালকে এক্সপেৰিয়েঞ্চ পাইলটে তেখেতৰ ফালৰ পৰা দুৰ্ঘটনাবিলাক কমকে হ'ব এই সেইখিনিয়ে